হেল্ল' অ' ছাৰ কওঁকচোন কিন্তু ছাৰ আমি বহুত ভাগৰি পৰিছোঁ আৰু এতিয়াতো একেবাৰে একো প্ৰেক্টিছ কৰিব পৰা একো শক্তিয়ে নাই কিন্তু ছাৰ হয় ছাৰ আপুনি কি কৰিছে মই ভালকৈ বুজি পাওঁ কিন্তু আপুনি এবাৰ ভাবি চাওঁকচোন যদি আমি প্ৰতিযোগিতাৰ আগতেই ইমান ভাগৰুৱা হৈ পৰোঁ যে আমি প্ৰতিযোগিতাত প্ৰদৰ্শন কৰিব নোৱাৰোঁ তেন্তে আমি বহুত বেয়াকৈ হাৰি যাম আৰু আমাৰ স্কুলৰ সন্মান ধংস হৈ যাব ত' আমাক অকণমান ৰেষ্টটো লাগিব ন ছাৰ হয় ছাৰ আপুনি যি ভাল দেখে আৰু ঠিক আছে ছাৰ